মোৰ ওচৰে পাঁজৰে থকা সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব থকা ঠাই আছে ভালেমানখিনি তাৰ ভিতৰত এতিয়া মই গৈ থকা জেগা হৈ গ'ল হাবুং হাবুঙলৈ প্ৰায় চাৰিবাৰমান গৈছোঁ তাৰ নীতি নিয়মসমূহ সম্পূৰ্ণ পৃথক গৈ কিবা এটা ভালেই লাগে চব আহোমৰ পৰম্পৰা আহোমৰ ৰীতি নীতিয়ে তাত পূজা অৰ্চনা কৰা হয় কথিত আছে মন্ত্ৰ মাৰিয়ে কুকুৰা বলি দিয়ে তাত কুকুৰা মাৰে মন্ত্ৰ পাঠ কৰে আৰু সেই মন্ত্ৰ পাঠতে কুকুৰা বলি দিয়া হয় কুকুৰা মৃত্যু হয় মই নিজেও গৈ চাইছোঁ নিজেও তাত কুকুৰা আগবঢ়াই দি পাইছোঁ কুকুৰাটো ধৰি আমাৰ স্থাপনাখনৰ সন্মুখত সেৱা লৈ ধৰি থাকিব লাগে আৰু তাৰ পুৰোহিতে যিটো নেকি আহোম পৰম্পৰাত আমাৰ দেওধাই পুৰোহিত আপোনাৰ দেওসকল দেওসকলে মন্ত্ৰ পাঠ কৰে মন্ত্ৰ পাঠ কৰি কৰি থাকোঁতেই সঁচাকৈ কুকুৰাৰ মৃত্যু হয় আকৌ সেই কুকুৰাটোৱেই কুকুৰাটোৱে তাতে আমি ভোজ ভাত খাই আহিব পাৰোঁ পিকনিক হিচাপে আৰু সেই হাবুঙলৈ সাজো লৈ যায় বহু মানুহে ঘৰতে সাজ থয় সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা ৰীতি নীতিৰে সাজ থয় আৰু তাৰ যিজন আমাৰ দেও পুৰোহিত বা আমাৰ যিজন ধৰ্মীয় দেৱতা তেওঁলৈ বুলি আগবঢ়াই দিয়ে দেওসকলে গ্ৰহণ কৰে সাজ আৰু কুকুৰা তাত যদি আগবঢ়াব পৰা হয় যিকোনো মনোবাঞ্ছা পূৰণ হয় মানুহে প্ৰমাণ পাইছে আমি নিজেও প্ৰমাণ পাইছোঁ সেইকাৰণে হাবুঙৰ প্ৰতি মানুহৰ ভক্তিভাৱ বহুত অহৰহ মানুহৰ সমাগম হৈ থাকে হাবুঙত তাৰ ৰীতি নীতি পৰম্পৰা সম্পূৰ্ণ আহোমসকলৰ টাই আহোমসকলৰ ৰীতি নীতিৰে হয় যিবোৰ নেকি বেলেগ মন্দিৰৰ পৰা সম্পূৰ্ণ পৃথক বেলেগ মন্দিৰত আপোনাৰ পূজাৰী থাকে পূজাৰী পূজাৰ আপোনাৰ বামুণীয়া ৰীতি নীতিৰে পূজা কৰে কিন্তু হাবুঙত সম্পূৰ্ণ আহোমৰ ৰীতি নীতি আহোমৰ পৰম্পৰাৰে পূজা হয় আহোমৰ মন্ত্ৰ পাঠ হয় সেইটো হ'ল হাবুং বহুবাৰে গৈছোঁ ঠিক তেনেকৈ পদুমণিৰ স্থানলৈও গৈছোঁ গোগামুখত আছে লখিমপুৰৰ গোগামুখত পদুমণি আই থান তাতো মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয় আইক যদি সেৱা ধৰা হয় আই ওচৰত যদি প্ৰাৰ্থনা কৰা হয় মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয় আজিকালি পদুমণি আই থানখন বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে তাৰে যিসকল পৰিচালক মন্দিৰ পৰিচালনা সমিতি তেখেতলোকে খুব ধুনীয়া সজাই পৰাই আটোমটোকাৰীকৈ ৰাখিছে মানুহে গ'লে চালে হৃদয় জুৰ পৰি যায় তাৰো ৰীতি নীতি তেনেকুৱাই আপোনাৰ মনত কিবা এটা আশা লৈ তাত আইৰ আগত তামোল পাণ দি সেৱা কৰিব লাগে সেৱা কৰিলে পিছত আহি পেলাই সেই মনোবাঞ্ছা পূৰ্ণ হয় সাংস্কৃতিকো জেগা আছে আমাৰ সাংস্কৃতিক জেগা বুলি ক'লে সেই মাজুলীলৈ যাওঁ আমি মাজুলী কেবাবাৰো গৈছোঁ সত্ৰকেইখন চাইছোঁ খুব ধুনীয়া পৰিৱেশ আমাৰ গোঁসাইসকলৰ তাত গোসাঁইসকলে মানুহক ধৰ্মীয় শিক্ষা দি থাকে আমি শৰণ ল'বলৈ গৈছিলোঁ মাজুলীলৈ শৰণ দীক্ষা দিয়া হয় তাত শৰণ দিয়া হয় জোতা চেণ্ডেল খুলি খুব ধুনীয়াকৈ ধুতি পায়জামা পিন্ধি তেওঁলোকৰ ওচৰত সেৱা লওঁ সত্ৰৰ ভিতৰত বহি খুব ধুনীয়া নাম পাঠ কৰোঁ নাম লওঁ তেখেতলোকে আমাক আশীৰ্বাদ দিয়ে আৰু সেয়া তাতেই সত্ৰতে মাহ প্ৰসাদৰ ব্যৱস্থা হয় সেই মাহ প্ৰসাদ আমিও খাওঁ ঘৰলৈও আনো যিসকল আমি শৰণ লোৱা ভকতীয়া তেখেতৰ সকলোৱে আমি তেওঁৰ ওচৰত দীক্ষা লৈ সেৱা লৈ আহোঁ আৰু আমি গোটেই আজীৱন তেখেতৰ আমি শিষ্য হৈ থাকোঁ তেখেতক আমি সেৱা লৈ থাকোঁ তেখেতক স্মৰণ কৰি থাকোঁ মাজুলী হৈ গ'ল তেনেকুৱা সাংস্কৃতিক জেগা য'ত আমাৰ ধৰ্মও আছে সাংস্কৃতিকো আছে সাংস্কৃতিক ক্ষেত্ৰত তাত ৰাস আৰু শ্ৰীকৃষ্ণৰ বাণীসমূহ শ্ৰীকৃষ্ণৰ লীলাসমূহ ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে তাত আলোচনা হয় ৰাস ক্ৰীড়া হয় এইবোৰ সাংস্কৃতিক দিশত আৰু ইভাগেও সাংস্কৃতিক দিশত মাজুলীখন বহুত আগবঢ়া চৰাইদেউলৈ যাওঁ ধৰ্মীয় স্থান হওক বা আপোনাৰ ঐতিহাসিক কিবা স্থান হওক চৰাইদেউলৈও গৈছোঁ কেবাবাৰো মালিনী থানলৈও গৈছোঁ মালিনী থানতো আই দুৰ্গাক সেৱা ধৰা হয় খুব ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুই আইৰ ওচৰলৈ আমি আগবাঢ়ি যাওঁ তামোল পাণ প্ৰসাদে সকাদে সৈতে আইৰ ওচৰত সেৱা জনাওঁ তাত পুৰোহিত থাকে পুৰোহিতে আমাক আশীৰ্বাদ দিয়ে প্ৰসাদত আশীৰ্বাদ দি আকৌ আমাক প্ৰসাদ দি পঠিয়ায় প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ সেইভাগেও চাই ভাল লাগে মালিনী থানত বহু ভক্তৰ সমাগম হৈ থাকে তালৈ যোৱা ৰীতি নীতি একেই আমি যেনেধৰণে আমি ভগৱানক সেৱা শুশ্ৰুষা কৰোঁ তাতো সেই ৰীতি নীতিবোৰ একেই গা পা ধুই খুব পৱিত্ৰ অন্তৰে ভগৱানক প্ৰাৰ্থনা জনাব লাগে মনোকামনা পূৰ্ণ হ'বলৈ তেখেতক প্ৰাৰ্থনা জনাব লাগে মালিনী থান শিৱসাগৰলৈও যাওঁ আমি শিৱ মন্দিৰলৈ সেয়াতো তেনেকৈ আমি শিৱৰাতিতো যাওঁ ইভাগেও যাওঁ বেলেগ দিনতো যাওঁ বাবা ভোলেনাথৰ শিৱলিংগ আমি গাখীৰ দি বেলপাত দি তেখেতক আমি সেৱা জনাওঁ তেখেতৰ পৰা আশীৰ্বাদ বিচাৰোঁ মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে শিৱ শিৱসাগৰ শিৱ মন্দিৰ আছে তেনেধৰণে আছে বহুখিনি যিখিনি পৰম্পৰা ৰীতি নীতি আমাৰ হিন্দু ধৰ্মত চলি থাকে সনাতন ধৰ্মত চলি থাকে তেনেধৰণেই আমি এই ৰীতি নীতি পৰম্পৰাবোৰ পালন কৰি থাকোঁ একমাত্ৰ ব্যতিক্ৰম হয় আমাৰ টাই আহোমসকলৰ মন্দিৰত টাই আহোমসকলৰ মন্দিৰত ৰীতি নীতি পৰম্পৰাবোৰ হিন্দু ধৰ্মৰ মতে নচলে তেওঁলোকৰ বেলেগ নীতি নিয়ম আছে সেইমতেও চলি থাকে অঁ হ'ব আৰু ইমানখিনি